মোৰ জোতা এযোৰ দৰকাৰ হৈছিলে মই কিহত চাম কিহত চাম এই মই অনলাইনতে চাম মোৰ কালাৰটো চাওঁ মই কালাৰটো মোৰ বগা কালাৰটোহে পচন্দ বগা কালাৰটো মোৰ কাষৰ মানুহগৰাকী পিন্ধে এই এইটো কালাৰ নালাগে মই বেলেগ এটা কালাৰকে চাওঁ মোৰ এইটো পচন্দ হৈছে দামটো দহ হাজাৰ মোৰ হাতত আঠ হাজাৰ টকাহে আছে হ'ব মই অহা মাহত পইচা এটা সোমাব সেই পইচাৰে মই জোতাযোৰ এই লৈ ল'ম আৰু মোৰ ছাইজটো পাঁচ নম্বৰ অঁ হ'ব ছাইজটো মোৰ মানে ঠিকে আছে পাঁচ নম্বৰ মই অহা অহা মাহতে লৈ ল'ম